মোৰ ঘৰত গৰু পোহোঁ কিন্তু চৰকাৰে মানে পুহিছোঁ মানে ভালেমানখিনি আছে কিন্তু চৰকাৰে একো সহায় দিয়া নাই চৰকাৰে সহায় দিলে মানে পুহিব পাৰোঁ এই চৰকাৰৰ সহায়টো মানে দিছে মানে কাণফুলি চানফুলি পিন্ধাই আৰু তেনেকৈ আৰু ইমানকৈ সহায় পোৱা নাই তাৰপৰা এতিয়া আৰু গৰু আৰু এতিয়া পুহিলে বিকিব এতিয়া গৰু পুহিলে কি হ'ব এতিয়া গৰু বিকিবও নোৱাৰোঁ সেই এতিয়া গৰু আৰু হাল চালো তেনেকৈ নেবায় এতিয়া আজিকালি চব হেৰিহে আৰু আছে কিন্তু গৰু ভালেমানকেইটাই আছে তাৰপৰা এতিয়া আকৌ ট্ৰেক্টৰহে ব্যৱহাৰ তাৰপৰা এতিয়া আৰু চৰকাৰে এতিয়া পুহিছোঁ মানে শাস্তি কৰিছোঁ আৰু এইবোৰ দানা চেনা খুৱাই মেলি আপডাল কৰি আছোঁ আৰু এতিয়া চৰকাৰে যদি এনেকৈ লোন চোন দিয়ে এনেকুৱা ভালকৈ পালন কৰি পেলাই সৰহীয়াকৈ পুহিব পৰা হ'লহেঁতেনে তাৰপিছতে এতিয়া আকৌ চৰকাৰৰ সহায় পালে আৰু আমি অকণমান হেৰি কৰিব পাৰোঁ কিন্তু এতিয়া হেৰি নাই এতিয়া আমাৰ গৰু আৰু কথা মানে কৈ আছোঁ এতিয়া গাহৰি পোহা কথাও এতিয়া মানে গাহৰিও আছে গাহৰি কিন্তু গাহৰি দানা খুৱাব লাগিব দানা এতিয়া মাহে একো এটা আৰু দানা মানে কুইণ্টেল হিচাপে লাগে আৰু এতিয়া দানা খুৱাওঁ তাৰপিছত আকৌ সিহঁতক থকা জেগাটো ভালকৈ প্লাষ্টাৰ হেৰি কৰি দিব লাগে পকাৰ কৰি দিব লাগে তলটো তেনেকৈ কৰি মেলি আৰু তাৰমানে দানা পোৱালীবোৰ এতিয়া দাম দামো আছে পোৱালি দিয়া গাইও আছে মোৰ তাৰপিছতে এতিয়া দানা এতিয়া পোৱালী তাতে এতিয়া বিকিবলৈ হ'লে পাঁচহেজাৰ ছহেজাৰ তেনেকৈ পোৱা হয় কিন্তু এই সেইবোৰ বেছি কৰিবলৈ মানে এতিয়া চৰকাৰেও আকৌ একো লোন চোন নিদিয়েই তেনেকৈ সহায় হ'লে সৰহকৈ পুহিব পাৰিলোহেঁতেন এতিয়া তেনেকৈ আৰু হেৰি কম কমকৈ পুহি আছোঁ আৰু দানা কিনোতেও বহুত পইচা লাগে এনেই আৰু টাক টুককৈ যদি চৰকাৰে অকণ সহায় কৰিলেহেঁতেন লোন চোন দিলেহেঁতেন বেছিকৈ ফাৰ্ম চাৰ্ম বুলি ডাঙৰকৈ কৰিব পৰা হ'লহেঁতেন তাৰপিছত আৰু ছাগলীও আছে মোৰ তাৰপিছত ছাগলী আৰু এতিয়া ৰাতিপুৱা এতিয়া হোৱা মাত্ৰকে আৰু ইফালে সিফালে টানি কৰি আৰু ইফালে সিফালে নি সেই মানে এৰাল দিব লাগে আকৌ ভৰাব লাগে আছে পোৱালীও আছে পোৱালিবোৰ এতিয়া দুটাকৈ দুটা দিয়ে তিনিটা দিয়ে পোৱালী টনা আজোৰা কৰি আৰু এইফালে মানে বান্ধিবও লাগে ইফালে নিওঁ সিফালে নিওঁ দুপৰীয়া পানী দুনি খুৱাব লাগে গধূলি হ'লে বান্ধিব লাগে সেইবোৰে কৰি মেলি ইফালে সিফালে কৰি আছোঁ আৰু ছাগলী মোৰ আৰু হেৰিও আছে কুকুৰাও আছে মানে এই কুকুৰা এতিয়া যেনিবা পুহিছোঁ এনেই কুকুৰা কাৰণে এতিয়া খাদ্য দানা কিনিয়ে খুৱাব লাগে মানে হাঁহো আছে তাৰপিছত হাঁহ কুকুৰা পুহি মানে দানা এই দানা খুৱাবলৈ মানে এইবোৰ হেৰি এই ধান চাউলে দিওঁ আৰু হ'লেও আৰু বেমাৰ আজাৰ হ'লে মানে দৰৱ জাতি খুৱাব লাগে নে কিনি আনিব লাগে এতিয়া মানে চৰকাৰে যেনিবা আৰু একো এটা সহায় কৰা নাই সেইবোৰ পুহিবৰ কাৰণে তাৰপিছতে মই আৰু এই তেনে পইচা পাতি আৰু এনেকৈ যদি সহায় হেৰি কৰি দি দিব তেতিয়া যেন অকণমান আৰু বহল কৰিব পাৰিম কিন্তু এতিয়া আৰু বৰ্তমান সেইভবোৰকে এনৈকে টাক টুককে আৰু এইবোৰকে পুহি কৰি আছোঁ আও